হয় মেম এইটো বাৰু সিং মেমৰ ওচৰত লাগিছে নহ্ ডেণ্টিষ্ট সিং মেম হয় হয় হয় অঁ হয় মেম মই এক্সুৱেলি মেম অকণমান মোৰ দাঁতৰ প্ৰব্লেমত পৰি আছোঁ মেম খুব দাঁতত মানে দাঁত বিষ কৰিছে আৰু এইটোতো মোৰ আপোনাৰ ঠাণ্ডা দিনত বেছি হয় মেম হয় অঁ এইটো আজি মই আপোনাৰ এসপ্তাহ ধৰি ভুগি আছোঁ আৰু এটা মেম মোৰ মানে কি প্ৰব্লেম হয় এইটো দাঁতটো মানে এইটো খাৰেই খোৱা টাইপৰ হৈ যায় আৰু মানে কি এই মানে এৰি এৰি যায় এনেকুৱা ধৰণৰ প্ৰব্লেম হৈছে আৰু সেইখিনিত হয় এইটোতো মেম এক্সুৱেলি কি হয় মই এবাৰ ডিব্ৰুগড় ডক্টৰক দেখাওঁতে তেওঁ মানে পোকে ধৰা বুলি কোৱা নাছিলে বাৰু ত' তেওঁ মানে

অঁ হয় হয় হয় হয় তেতিয়া মেম হয় হয় হয় তাৰপিছত এক্সুৱেলি কি এইবিলাক এদিন এনেকৈ লগৰ লগত ডিছকাচন কৰি থাকোতে আপোনাৰ কথা ক'লে মানে মোৰ ফ্ৰেণ্ড এজনীয়ে ক'লে বোলে মেমক দেখাই চাব পাৰ এনেকৈ ভাল হয় তেওঁ বুলি ত' মেম মানে এইটো মই এনেই ঘৰুৱাভাৱে কিবা যতন লোৱা কিবা আপুনি এনি টিপছ আছে নেকি মেম আপোনাৰ ওচৰত ৰাতিপুৱাটো কৰোঁ মেম হয় হয় হয় হয় সেইটো অকণমান কেতিয়াবা স্কিপ হৈ যায় মেম ৰাতিটো মানে থাকি যায়

হয় হয় হা হা হা কিবা এনেই মেডিচিন হয় হয় হয় হয়

হয় হয় হয় হয় হয় হয় হয় হয় হয় মই আপোনাক হয় হয় মই আপোনাক এবাৰ এনেকৈ ফেছ টু ফেছ লগ পাবলৈ এনেই ক'ত যাব লাগিব মেম হয় হয়

হয় হয় হয় অঁ আহ আহ আহিছোঁ আহিছোঁ এনেই বেয়া নাপায় যদি টাইমটো ক'ব নেকি মেম কাইলৈ মই

অঁ অঁ ঠিক আছে এনেই মেম এনেই আপুনি সপ্তাহটোৰ কিবা এনেকৈ ডেট বাৰ আছে নেকি নিৰ্দিষ্ট বহাৰ হয় হয় হয় হয় হয় হয় হয় হয় ঠিক আছে মেম তেন্তে আপোনাক মই কালি কালি গ'লে লগ পাম নেকি মেম অঁ হয় হয় হয় হয় ঠাণ্ডাত বেছি হয় হয় অকণমান তেজ যায় মেম

হয় হয় হয়

হয় হয় হয় একো ভয়ৰ কাৰণ নাইতো মেম হয় হা হয় হয় ঠিক আছে মেম মই আপোনাক কালি তেন্তে লগ ধৰিবৰ কাৰণে গৈ আছোঁ হ'ব অঁ অঁ অঁ অঁ ঠিক আছে মেম থেংক ইউ